ভাটৌ ঘৰ চিৰিকা মইনা চৰাই শালিকি বগলী সেয়াই প্ৰায়ভাগ দেখি থাকোঁ চৰাই চৰাই ভাটৌ চৰাইটো ভাল লাগে ভাটৌ চৰাইটো পুহিব পাৰি কথা ক'লে বুজি পায় কথা কয় ভাটৌ চৰাই মইনা চৰাইয়ো কথা কয় কথা শিকালে যিটো শিকাওঁ সেইটোকে কয় পুহিব পাৰি সেইকাৰণে সেয়া চৰাইও ভাল লাগে